হেল্ল' হেল্ল' অঁ আপুনি সঞ্জয় ডেকা হয় না অঁ মোক আপোনাৰ নাম্বাৰটো আমাৰ দাদা এজনে দিলে আমি মানাহ চাব যাম বুলি ভাবি আছোঁ কিন্তু তাতে কেনেকুৱা পৰিৱেশ কেনেকুৱা ৰে'ট হোটেল চোটেল পোৱা যাব নে আমি পোন্ধৰজনেই যাম তাতে কি থ থকা আৰু খোৱাৰ ব্যৱস্থা আছে হয় নেকি আৰু মানে এটা এইটো এক দিনত কিমান কৰি মানে ৰেন্টটো হ'ব দুই হাজাৰ লাগিব হয় নেকি অঁ ঠিক ঠিকে আছে তে হ'ব